হয় আমাৰ গাঁৱত অতিমাত্ৰা পানীৰ নাটনি আৰু খৰাং হৈছে যিহেতু সকলোৱে আজিকালি গছ গছনি কাটি গোটেই তহিলং কৰিছে যি তাৰকাৰণে আমাৰ জলজীৱনত জনজীৱনত বহুত প্ৰভাৱ দেখা গৈছে আমাৰ যিহেতু আমাৰ গাঁৱৰ মেইন উপাৰ্জনেই হৈছে খেতি খেতি ধানখেতি কৰি আমাৰ বা অন্য খেতি বাতি কৰি আমাৰ গাঁৱৰ বাসিন্দাসকলৰ জীৱন নিৰ্বাহ কৰে তেনে স্থলত খৰাং যেতিয়া বতৰ হয় পানীৰ নাটনি হয় খেতি বাতি নোহোৱা হয় তেতিয়াহ'লে আমাৰ ৰাইজ বা গাঁৱৰ বাসিন্দাসকলৰ আৰ্থিক বহু নাটনিয়ে দেখা দিয়ে যিহেতু আমাৰ ল'ৰা ছোৱালী পঢ়োৱা বা নিজৰ খোৱা বোৱা সমস্ত গাঁও বা গাঁৱৰ বাসিন্দাসকলে সেই খেতিৰ ওপৰতেই নিৰ্ভৰ কৰি আমাৰ জনজীৱন আৰম্ভ হয় সেই যেতিয়া আমাৰ খেতি বাতি খৰাং বতৰৰ কাৰণে যেতিয়া খেতি বাতি নষ্ট হৈ যায় বা শুকাই যায় তেতিয়াহ'লে আমাৰ আৰ্থিক অৱস্থা একেবাৰে বেয়া হৈ যায় সেইকাৰণে আমি মানে কৃষকসকলৰ বা খেতিয়কসকলৰ এই পানীৰ নাটনি দূৰ কৰিবৰ কাৰণে আমি বহুত চৰকাৰৰ ওচৰত দৰ্খাস্ত বা আবেদন দাখিল কৰিছোঁ তথাপিও আমাক ৰাইজক কোনো ধৰণৰ চৰকাৰী সহায় কৰা নাই আৰু সহায় কৰিব বুলি আশ্বাস দিছে আৰু আমাৰ খেতি বাতি যাতে হৈ আমাৰ আৰ্থিক অৱস্থা মানে টনকীয়াল কৰিব পাৰে তাৰ আমি এটা চেষ্টা কৰি আছোঁ